কৃষি বা পশুপালনৰ দৰে কামক অতি সন্মানীয় কাম হিচাপে চোৱা মানসিকতা গঢ়ি তুলিবলৈ আপুনি কি কি পৰামৰ্শ দিব বুলি সুধিছে মই ক'ম আমাৰ দেশ আজিৰ দিনতো কৃষি প্ৰধান দেশে হৈ আছে আমাৰ দেশৰ প্ৰতিখন ৰাজ্যৰ বিশেষকৈ অসম পাঞ্জাৱ হাৰিয়ানা এইবিলাক ৰাজ্যত আমাৰ কৃষি প্ৰধান বুলি ক'লেও বেয়া নহয় কৃষিৰ যোগেদিয়েই সত্তৰ শতকৰা সত্তৰজন মানুহে কৃষিৰ লগতে জড়িত হৈ থাকে ত্ৰিছ শত মানুহেহে মানে চাকৰি বা বাকৰি ব্যৱসায় এইবিলাক কৰি চলি আছে গতিকেলৈ কৃষি কৰ্মত জড়িত থাকিলে মানে আমি যথেষ্টখিনি মানসিকতা আমি মানে ভাল পাওঁ গতিকে মানসিকতা গঢ়ি তুলিব লাগে কৃষি কৰ্মত জড়িত হ'ব কাৰণে আৰু পশুপালনৰ যোগেদি যেনে আমি পশুপালন গৰু ম'হ গাহৰি এইবিলাক আমি প্ৰতিপালন কৰো আজি গৰুৱে আমি হাল নাবালে নহয় আৰু গৰু যোগেদি আমি গৰু পৰা গাখীৰ পাওঁ ম'হৰ একেই কথা গ ম'হৰ যোগেদি আমি ম'হ পালন কৰি আমি বহুত মানুহ উপকৃত হৈ স্বাৱলম্বন হৈছে সেই তেনেকা ধৰণৰকে কৃষি আৰু পশুপালনৰ দৰে কামক অতি সন্মানীয় কাম হিচাপে আমি মানসিকভাৱে গঢ়ি তুলিবলৈ আমি প্ৰত্যেকে চেষ্টা কৰিব লাগে আৰু এইটো বহুত আদৰণীয় কাম আৰু গতিকেলে এই আমেৰিকা নিচিনা জে ঠাইবিলাকততো আমি শুনা মতে তাততো কৃষক কৃষকেহে বেছি আদৰ সন্মান পায় কিন্তু আমাৰ ইয়াত কৃষকে সন্মান নাপায় হ'লেও আমি কৃষি আৰু পশুপালনৰ দৰে অতি সন্মানীয় কামটো গঢ়ি তুলিব পাৰিলে আমাৰ ভৱিষ্যতৰ দিনত উজ্জ্বল আহিব বুলি ভাবো